হয় দাদা আপুনি দীপক বৰ্মন হয়নে হয় মই চিন্ময় কলিতাই ক'লোঁ লিচিবাগানৰ পৰা অলপ আগতে আপোনাৰ এই উবেৰ বুক কৰিছিলোঁ হয় আপুনি ক'ত আছে এতিয়া কিন্তু মোৰ তাতেটো আপুনি এতিয়াও বহুত দূৰত দেখাই আছে

নাই আপুনি এতিয়াও এই পোন্ধৰ মিনিটমান সেই একে ঠাইতে ঘূৰি আছে হয় আপোনাৰ লোকেচ'নত মই ইয়াত সেইটোৱে দেখাই আছে মানে চাওক মই মানে এয়াৰপোৰ্ট যাম মোৰ হাতত টাইম বহুত ক'ম তো যদি আপুনি নাহে তেনেহ'লে কৈ দিয়ক সময়ৰ মূল্য আছে ন সকলোৰে নহয় এনেওটো আপোনা আপোনালোকে যিখিনি টকা বিচাৰিছে সেইখিনি দিছোঁৱে ন আপত্তি কৰা নাই আপুনি সোনকালে আহওক ন'হলে মই কমপ্লেইন কৰি দিম আহিব নে আপুনি

মোৰ হাতত টাইম নিচেই কম আপুনি পাচঁ মিনিটৰ ভিতৰত আহি যাওঁক নহ'লে মই কমপ্লেইন কৰিম